মোৰ জীৱনৰ আটাইতকৈ ভাল লগা কিতাপখন আছে মহাপুৰুষ মাধৱদেৱৰ নামঘোষা যাক কোৱা হয় হাজাৰী নামঘোষা একহাজাৰ এটা ঘোষা আছে সেই ঘোষাবিলাকৰ যি তাৎপৰ্য এইবিলাকে মন চুই যায় বুকু ভেদি যায় ইয়াৰ অৰ্থ ইমান গধুৰ আৰু এই গভীৰতাৰ ভিতৰত সোমাই গ'লে ঘোষাবিলাকৰ গভীৰতাত সোমাই গ'লে পিছত প্ৰাপ্ত হয় ভগৱান দৰ্শন দিবই

ভগৱান অহিবই এই ঘোষাবিলকৰ প্ৰায় ঘোষাবিলাকেই মোৰ মনত আছে একহাজাৰটাৰ ভিতৰত হয়তো মোৰ দুশমান ঘোষা মই মুখষ্ট মাতিব পাৰিম দুশমান মই কৈ দিব পাৰিম হয়তো অলপ বেছিও হ'ব পাৰে কিন্তু তাৰ যি গভীৰতা এই গভীৰতাবিলাকে মোৰ মন চুই যায় সেইকাৰণে কিতাপখন ভাল লাগে অন্য আজিকালি কেলা আধুনিক কিতাপ আধুনিক কবিতা আছে আধুনিক কল্পনাৰ কাহিনী কিছুমান আছে এইবিলাক কল্পনাৰ বস্তুহে ইয়াত বাস্তৱতা ক'ত আছে নামঘোষা নামঘোষাখন এটা মানুহৰ জীৱনৰ পথ প্ৰদৰ্শক মুক্তিৰ পথ সেইকাৰণে এই নামঘোষাখন মই ধৰক ক্লাছ এইটমানৰ পৰা মই নামঘোষা পঢ়িছোঁ এতিয়া মোৰ পঁইসত্তৰ বছৰ বয়স এতিয়াও মোৰ পঢ়াৰ নিচা মোৰ আছেই তাত প্ৰত্যেক দিনেই এটা নতুন নতুন ৰস এটা ওলায় থাকে এইটোৰ পিছত সেইটো যিটো ঘোষা পঢ়া যাই সেইটো ঘোষাতে এটা নতুন ৰস পোৱা যায় আৰু অতি সহজ সহজ সৰল ভাষাত হোৱা কাৰণে বুজি পোৱাত সহজ সেইকাৰণে নামঘোষাখন মোৰ হিয়াৰ আমঠু বুলি ধৰি লওঁ